বৰ্তমান সময়ত অসমত মিডিয়াই সামৰি লোৱা বাতৰিসমূহৰ মূল বিষয়বস্তুসমূহ আমি ৰাজনীতি অৰ্থনীতি সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে ৰাজনীতিৰ ক্ষেত্ৰত কা আন্দোলনে বৰ্তমান অসমখনত ঠায়ে ঠায়ে প্ৰতিবাদৰ সৃষ্টি হৈছে সকলো অঞ্চলতে অকল মাথোঁ প্ৰতিবাদ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে অৰ্থনীতিৰ ক্ষেত্ৰত বৰ্তমান সময়ত আমাৰ এই সমাজখনত সাধাৰণ যিখিনি জনতা সেই সাধাৰণ জনতাখিনিৰ চলিবলৈ অধিক মাত্ৰাত অসুবিধাৰ সন্মুখীন হৈছে যিহেতু চাউলৰ দাম বাঢ়িছে শাক পাচলিৰ দাম বাঢ়িছে গেছ চিলিণ্ডাৰৰ দাম বাঢ়িছে লগতে ডিজেল পেট্ৰ'লৰ দাম বঢ়াৰ ফলত এই সাধাৰণ জনতাৰ চলা ফুৰাত অতিকৈ অসুবিধাৰ সৃষ্টি হৈছে লগতে আমাৰ সমাজখনত অতিকৈ দেখা পোৱা যায় যে ঠায়ে ঠায়ে চুৰীকাণ্ড এইবোৰৰ ফলতো সাধাৰণ জনতাখিনি অধিক প্ৰব্লেম হৈছে অসুবিধাৰ সন্মুখীন হৈছে আৰু বৰ্তমান সময়ত আমাৰ এই অৰ্থনীতিৰ সমাজখনত দেখিবলৈ পোৱা গৈছে যে ৰাস্তা পদূলিৰ যিটো সুবিধা সেই সুবিধাখিনি সকলোৱে ভালদৰে পোৱা নাই ঠায়ে ঠায়ে এতিয়াও দেখা পোৱা গৈছে যে বানপানী হয় তাৰ ফলত মানুহখিনি সেই বানপানীৰ সন্মুখীন হোৱাৰ ফলত কি হৈছে ভাল ধৰণে ৰাস্তা পদূলিয়েদি ওলাই আহিব পৰা নাই পানীতে তেওঁলোকে জীৱন যাপন কৰিবলগীয়া হৈছে ওলাই আহিব পৰা নাই ভালদৰে খাদ্য বস্ত্ৰ পোৱা নাই তাৰ ফলত নানান লোকে মৃত্যুমুখত পৰিবলৈও দেখা পোৱা গৈছে সেইবাবে আমাৰ বৰ্তমান সমাজখনত ৰাজনীতি অৰ্থনীতি সংস্কৃতিৰ দেশত পিছ পৰি ৰৈ গৈছে আৰু এইখিনি যাতে ভাল হয় সেয়ে মই আশা কৰোঁ